মই কিতাপ পঢ়ি আচলতে বৰ ভাল পাওঁ মোৰ কিতাপ পঢ়া এটা মানে মোৰ হেবিট হবিও বুলি ক'ব পাৰি গতিকে মই মোৰ প্ৰিয় লেখক মোৰ কেইবাজনো আছে আৰু তেনেকুৱাকে মোৰ এটা ঘৰত সৰুকৈ এটা গৃহ পুথিভঁৰালো আছে গতিকে তাৰপৰা মই কিতাপবিলাক পঢ়োঁ আৰু মই কিতাপ কিনো কিনি পেলাই মই পঢ়োঁ এতিয়া প্ৰথম কথা হ'ল কি মোৰ মই বহুত আগতে এখন পঢ়া এখন উপন্যাস আছিলে মোৰ জংগম যাৰ যিখনৰ নেকি লিখক আছিলে দেৱেন্দ্ৰনাথ আচাৰ্য্য দাম কিন্তু কিতাপখনৰ বহুত কম আছিলে তেতিয়া পঁচিছ টকা কেতিয়া কিনিছিলো মোৰ ঠিক সঠিক মনত নাই কিন্তু কিতাপখনৰ কাহিনীটো হ'ল আমাৰ এই মানৰ মানে ব্ৰহ্মদেশৰ পৰা ব্ৰহ্ম দেশৰ পৰা মানুহবিলাক আমাৰ যিবিলাক অসমীয়া মানুহ আছিলে ব্ৰহ্ম দেশত অসমীয়া মানুহ কিছুমান আছিলে সেই মানুহখিনি কেনেকে পলাই আহিবলগীয়া হৈছিলে এটা সময়ত সেই সেইটো এটা মানে বৰ আমোদজনক আৰু খুব দুখলগা মানে কাহিনী সেই মানুহখিনি আমাৰ এই এইফালে আপোনাৰ কি পূব পূবপিনে বা পাটকাই পৰ্বত পাৰ হৈ আহি তেনেকে মানুহখিনি আহিছিলে গতিকে সেই সেইখন এখন এনেকুৱা কিতাপ যে তাৰ মানে পঢ়ি গ'লে যেন মইয়ো লগত সেই দলটোৰ লগত আহি আছো নেকি এনেকুৱা লাগে সেইখন এখন মোৰ খুব ভাল কিতাপ আছিলে এতিয়াও আছে কিতাপখন মই মাজে মাজে পঢ়োঁ তাৰপিছত আৰু এখন আছে আমাৰ লক্ষ্য়ধৰ চৌধুৰীদেৱৰ মানুহ বিচাৰি তেখেতে তাত মানুহ বিচাৰি কওঁতে মানুহ বিচাৰি বুলি কওঁতে তেখেতে আমাৰ এই সচৰাচৰ দেখা কিছুমান মানুহ এই ধৰক আপোনাৰ একেবাৰে একেবাৰে আমি যাক নিম্ন খাপৰ বুলি কওঁ বা ধৰক এতিয়া এই জীৱন সম্পৰ্কে তেওঁলোকৰ ধাৰণা এই ধৰক মানে এই ধৰক কাম কৰিব লাগে খাব লাগে কাম কৰিব লাগে খাব লাগে তাৰমাজতে তেওঁলোকৰ অভিজ্ঞতা হৈছে বহুত বা ধৰক কোনোবাই ঠেলা চলাইছে কোনোবাই হাজিৰা কৰিছে ঠিক এনেকুৱা ধৰণৰ কথাবিলাক লিখা মানে হেৰি কৰি লিখি পেলাই তেখেতে এখন কিতাপ উলিয়াইছিলে সেইখন হ'ল মানুহ বিচাৰি তাত লেতেৰা বুলি এটা চৰিত্ৰ আছে লেতেৰা লেতেৰা মানে একচ্যুৱেলি মানুহজন লেতেৰাকে থাকে কিন্তু তেওঁৰ ভিতৰখন বৰ চাফা গতিকে এই এনেকুৱা কিছুমান চৰিত্ৰ আছে চৰিত্ৰইদি এটা কাহিনী তেখেতে লিখিছিলে সেইখন হ'ল মানুহ বিচাৰি লক্ষ্যধৰ চৌধুৰীৰ এখন ভাল কিতাপ তাৰপিছত আৰু তেনেকুৱাকে হোমেন বৰগোহাঁইৰ কিতাপ আছে হোমেন বৰগোহাঁইৰ কিতাপবিলাক খুব ভাল লাগে যেনে জীৱনৰ মধুৰতম সময় জীৱনৰ জীৱনৰ মধুৰতম সময় বুলি ক'লে আমি আচলতে কোনবিলাক বুজোঁ এই কথাবিলাক হোমেন বৰগোহাঁইয়ে এই কিতাপখনত খুব সুন্দৰকৈ মানে তেখেতে এইটো প্ৰকাশ কৰিছে গতিকে এইবিলাক এইবিলাক কিতাপ মই ভাল পাওঁ তাৰপিছত হোমেন বৰগোহাঁইদেৱৰ আৰু কিতাপ আছে তেখেতৰ কিতাপ আছে মই পাহৰিছোঁ তেখেতৰ কিতাপ জীৱনৰ সাধনা আছে জীৱনৰ সাধনা জীৱনত সাধনাত মানুহে জীৱনৰ কেনেকুৱা হেৰিবিলাক কথাবিলাক কৰিব লাগে জীৱনৰ সাধনা মানে কি জীৱনটো কি এইবিলাক চলাই নিবলৈ মানুহক কি কি বস্তুৰ প্ৰয়োজন এইবিলাক এইবিলাক হ'ল তেখেতৰ সেইখনৰ কথা মানে কিতাপৰ কথা তাৰপিছতটো তেনেকুৱাকে বহুত কিতাপ মই পাইছোঁ তাৰপাছত গল্প বা উপন্যাসৰ ধৰক এতিয়া ককাদেউতাৰ হাড় বুলি ক'লে নৱকান্ত বৰুৱাদেৱৰ কিতাপ এখন খুব ভাল কিতাপ আৰু ডাৱৰ আৰু নাই যোগেশ দাসৰ কিতাপখন সেইখন এখন খুব ভাল পঢ়িব লগা কিতাপ তাৰপিছত আকৌ আমাৰ চৈয়দ আব্দুল মালিকৰ কিতাপ আছে যেনে অঘৰী আত্মাৰ কাহিনী অঘৰী আত্মাৰ কাহিনী আছে তাৰপাছত কাঞ্চন বৰুৱাৰ আছে বহু পঠিত এখন পাঠিত এখন কিতাপ অসীমত যাৰ হেৰাল সীমা এইখনৰ এইখন বোধহয় চিনেমাও হৈছে গতিকে অসীমত যাৰ হেৰাল সীমা সেইখন কিতাপ পঢ়িলে মানে এবাৰ যিয়ে পঢ়িছে পঢ়ি থাকিবলৈ মন যায় প্ৰথম অৱস্থাত অকমান পাজল হয় প্ৰথম পঢ়ি চাওঁতে অলপ পাজল হয় কিন্তু তাৰপিছত গৈ এনেকুৱা হয় কিতাপখন এৰিব নোৱাৰা হয় গতিকে তাৰপাছত মেদিনী চৌধুৰীৰ আছে বিপন্ন সময় বিপন্ন সময় খুব ভাল এখন কিতাপ তাৰপিছত তাৰপিছত তাৰপিছত অন্নপূৰ্ণা দেৱীৰ স্বনিৰ্বাচিত গল্প আছে আশাপূৰ্ণা দেৱীৰ আছে তাৰপিছত আপোনাৰ সত্যানুসন্ধান আছে সত্যানুসন্ধান হ'ল ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ কিতাপ এইখন কিতাপ পঢ়িও খুব ভাল লাগে আৰু এখন মোৰ ভাল লগা কিতাপ আছে ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰ অৰ্থ সেইখন ডক্টৰ দিলীপ দত্তদেৱে লিখে লিখিছিলে সেইখন কিতাপত তেখেতৰ গীতবিলাক কেনেকে তেখেতে ক'ত ৰচনা কৰিছিল কেনেকুৱা মুহূৰ্তত ৰচনা কৰিছিল কি পৰিস্থিতিত তেখেতে কিতাপখন ৰচনা কৰিছিল বা গীতবিলাক গীতবিলাক কোনটো গীতত কেনেকে তেখেতে কি পৰিস্থিতিত লিখিছিল সেই কথাবিলাক ধুনীয়াকে বৰ্ণনা কৰা আছে সেইখন এখন হ'ল খুব ভাল পঢ়িব লগা কিতাপ মই পঢ়িছোঁ গতিকে মই আনকো আচলতে তেনেকুৱা কিতাপ পঢ়িবলৈ ক'ব ইচ্ছা কৰোঁ যিসকলে কিতাপত মন দিয়ে বা কিতাপ পঢ়িবলৈ ভাল পায় তেখেতসকলে এইখন পঢ়িব পাৰে তাৰপিছত আৰু এখন আছে অকণমান নতুন ধৰণৰ কিতাপ কিতাপ মানে এইখনৰ চিনেমা আছে গাদ্দাৰ গাদ্দাৰখনৰ চিনেমা হৈছে কৃষ্ণণ কৃষ্ণণ চন্দ্ৰৰ কিতাপ এইখন তাৰপাছত ইনকিলাব আছে ইমৰান ছাহৰ এখন কিতাপ সেইখন খুব ভাল এখন কিতাপ আৰু শেহতীয়াভাৱে মই যিবিলাক কিতাপ পঢ়ি আছোঁ মই আচলতে কিতাপ পঢ়ি থাকোঁ তাৰে ভিতৰত আছে মৰিয়াহোলা জয়ন্ত মাধৱ বৰা মৰিয়াহোলা নামটো কেনেকৈ হ'ল সেইবিষয়ে প্ৰথমে কৈছে মৰিয়াহোলা আচলতে মৰিয়া মানুহ কিছুমান আছিলে সেইবিলাক যেতিয়া আহোমৰ লগত এই মোগলৰ যুদ্ধ লাগিছিলে তেতিয়া কিছুমান মানে মানুহ ৰৈ গৈছিলে মানে মোগলৰ সেই মোগলবিলাকক এই মৰিয়া বুলি কৈছিলে যিখিনি গতিকে সেই মৰিয়াবিলাকৰ সেইখিনি জাগা মানে আপোনাৰ যোৰহাটৰ ওচৰত গতিকে সেই বোকাখাটৰ ওচৰত আচ্ছা মৰিয়াহোলাত এতিয়া মৰিয়াহোলা নামটো কেনেকে হ'ল সেই মৰিয়াবিলাকক তাৰমানে ৰজাই চক্ৰধ্বজ সিংহ তেখেতে আহোম ৰজা আছিলে তেখেতে কৈছিলে ইয়াতে খেতি কৰিব লাগিব তেতিয়া তেওঁলোকেতো খেতি কৰিব নাজানিছিল গতিকে কেনেকে খেতি কৰিব খেতি তেতিয়া তেতিয়া দেখুৱাই দিছিলে যে খেতি এনেকে কৰিব লাগিব এনেকে বোকা কৰিব লাগিব বোকা কৰি তাৰপিছত তাতে ধান ৰুব লাগিছিলে হেনেকুৱা কৈছিলে সিহঁতেতো বোকা কৰিব নাজানে পানী ধৰক এতিয়া পথাৰত যেনেকে ধৰক আমাৰ বোকা কৰি পেলাই ধান ৰোৱে এই বস্তুটো তেওঁলোকে নাজানে গতিকে তেওঁলোকে কি কৰিলে কিছুমান মানে অকণমান দ' জাগাৰ পৰা দ' জাগাৰ পৰা তেওঁলোকে মাটিবিলাক বোকা মাটিবিলাক লৈ আহিলে আহি এজাগাত জমা কৰিলে জমা কৰি কৰি তাতে যেতিয়া বোকা হৈ গ'ল তাতে ধান ৰুলে এই যে মৰিয়াবিলাকে এটা মানে মাটি আনি থাকোতে হোলা হৈ গ'ল হোলা হোলা মানে দ' জাগা হৈ গ'ল সেই সেইখিনিকে তাৰমানে মৰিয়া হোলা মৰিয়াবিলাকে তাৰপৰা মাটি আনিছিল কাৰণে মৰিয়াহোলা আৰু বোকাখাত নাম নামটোও তেনেকে হৈছে বোকাবিলাক আনি আনি তেওঁলোকে এইফালে খেতি কৰিছিলে এতিয়া আমাৰ আজিৰ বোকাখাত যিটো আচলতে এই তেনেকে নামটো হোৱা এইখন হ'ল মৰিয়াহোলা কিতাপ জয়ন্ত মাধৱ বৰাই লিখা তাৰপিছত তো আছে আজাৰ আছে ধ্ৰুৱজ্যোতি বৰাৰ আজাৰ মানে বেমাৰ আচলতে আমাৰ যেতিয়া মানৰ আক্ৰমণৰ সময়ত বা সেই সময়তে আমাৰ যে বিভিন্ন ধৰণৰ বেমাৰে আমাৰ অসমখন আক্ৰমণ কৰিছিলে যেনেকে বিদেশীবিলাকে আক্ৰমণ কৰিছিল মোগলে আক্ৰমণ কৰিলে তাৰপিছত হেৰি আহিলে এই কি এইটো মানবিলাক আহিলে মানে অত্যাচাৰ কৰিলে গতিকে এই তাৰপিছত আহিলে এই কলাজ্বৰ বুলি এটা কলাজ্বৰ এনেও আমাৰ অসমত সেই সময়ত ধৰক এতিয়া মোগলৰ আক্ৰমণৰতৰ আক্ৰমণৰ পিছত আক্ৰমণৰ পিছত মানে মানুহ নাইকিয়া হৈ গৈছিল খুব মানুহ কিছুমান মানুহ পলাই গৈছিলে কিছুমান মৰিছিলে তাৰপিছত তাৰপিছত আহিলে মান মানবিলাকেও বহুত অত্যাচাৰ কৰিলে মানৰ অত্যাচাৰত মানুহ বহুত পলাই গ'ল তাৰপিছত এই লগে লগে আহিলে বেমাৰ কিছুমান বেমাৰ আহিলে যেনে কলাজ্বৰ বা গ্ৰহণী কিছুমান আছিলে এই মানে এইটো কি কয় ইপিডিমিক গ্ৰহণী এটা ঠাইত যদি গ্ৰহণী হয় এখন জাগাত খুব কম দিনৰ ভিতৰতে স্প্ৰেড হৈ বহুত মানুহ মৰিছিলে গতিকে সেই আজাৰ আজাৰ মানে একচ্যুৱেলি বেমাৰ সেই আজাৰ সেই তাৰে ওপৰত এখন কিতাপ লিখিছে ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই সেইখন হ'ল আজাৰ তাৰপিছত এখন শুকুলা হাতীৰ খোজ বুলি এখন প্ৰভাত গোস্বামীদেৱৰ এখন কিতাপ আছে শুকুলা হাতীৰ খোজ এইখন আচলতে হাতীবিষয়ক এখন কিতাপ মেইনলি হাতীবিষয়ক এখন কিতাপ হাতী হাতীৰ যেনেকে আজিৰ এটা সংঘাত হৈছে হাতী যেনেকে আমাৰ অসমৰ পৰা হওক বা ভাৰতবৰ্ষৰ পৰাই হওক এতিয়া বিলুপ্ত হ'ব ধৰিছে বা হাতী আৰু মানুহৰ যে সংঘাত হৈছে এইটো কিয় হৈছে এই কিতাপখনত ধুনীয়াকে তাত কথাখিনি লিখা আছে প্ৰথম কথা আমি যদি কওঁ এতিয়া হাতীৰ যিবিলাক মানে হেৰি আছে বিচৰণ ভূমি আছিলে আগতে বা হাতীৰ বিচৰণ ভূমিৰ এখন বিচৰণ ভূমিৰ পৰা আন এখন বিচৰণ ভূমিলৈ যাওঁতে তেওঁলোকে হাতীবিলাকে এটা নিৰ্দিষ্ট ৰাস্তাৰে গৈছিলে সেই ৰাস্তাবিলাকক দণ্ডি বুলি কয় আচ্ছা এই দণ্ডিবিলাক এতিয়া ধৰক এশবছৰৰ পিছত এটা হাতীৰ জাক আহিলে ধৰক এশ বছৰ সেইফালেদি কোনো হাতী অহা নাই কিন্তু এশ বছৰৰ পিছত এটা হাতী আহিও কিন্তু সেই একে দণ্ডিৰেই যাব তাৰমানে তেওঁলোকৰ হাতীৰ বোলে এনেকুৱা এটা কথা যে তেওঁলোকৰ পূৰ্বৰ স্মৃতিবিলাক তেওঁলোকৰ থাকি যায় পিছৰ প্ৰজন্মই তাৰমানে পূৰ্বৰ স্মৃতি পায় আমাৰ মানুহবিলাকে নাপায় কিন্তু পালে কি কৰে সেই তেওঁলোকে সেই স্মৃতিৰটো মানে ধৰি লৈ সেই দণ্ডিবিলাকেদি অহা যোৱা কৰে দণ্ডিবিলাকেদি অহা যোৱা কৰিলে ধৰক এতিয়া বৰ্তমান আমাৰতো এনেকুৱা হৈছে যে সেই দণ্ডিবিলাকত এতিয়া চাহ বাগান হৈছে বা ট্ৰেইন লাইন হৈছে বা ক'ৰবাত ৰিফায়েনেৰি হৈছে ফ'ৰ এক্সামপল এতিয়া এই আপোনাৰ নুমলীগড় শোধানাগাড় নুমলীগড় শোধনাটো গড়টো এটা দণ্ডিৰ ভিতৰত এটা দণ্ডি হৈছিলে সেইটো কিতাপখনত আছে গতিকে সেই দণ্ডিবিলাকত এতিয়া কি হ'ল হাতীবিলাক আহে আহিলে সেইফালেদি যাবলৈ বিচাৰে সেইফালে যাব বিচাৰে সিহঁতে যেতিয়া দণ্ডিটো নাপায় ৰাস্তাটো নাপায় তেতিয়াহ'লে তেতিয়া সিহঁতে য'ত ভাঙিব পাৰে ভাঙিলে বা ওচৰৰ গাঁওবোৰ বৰিবিলাকত উৎপাত কৰিলে ঠিক তেনেকৈ এতিয়া ট্ৰেইন লাইনত ট্ৰেইন লাইনত আমৰ এতিয়া ধৰক দ্বীপৰ বিল দ্বীপৰ বিলত আচলতে ট্ৰেইন লাইনটো হ'বই নালাগিছিল কাৰণ সেইটো আছিলে হাতী অহা যোৱা কৰা ৰাস্তা তাত হাতীয়ে আহি দ্বীপৰ বিলত পানী খায় গা ধোৱে তাৰপাছত সিহঁতৰ দণ্ডি আছে সেই দণ্ডিৰে অহা যোৱা কৰিছিল কিন্তু এই যে এতিয়া আমি সঘনাই পাওঁ দ্বীপৰ বিলৰ ওচৰত হাতী মানে ট্ৰেইনৰ খুন্দাত মৰে কিয় মৰে আচলতে হাতী আহিলে যেতিয়া ট্ৰেইন আহে যেতিয়া হাতীও ধৰক আহিছে ট্ৰেইনো আহিছে সেই সময়ত হাতীয়ে কি কৰে হাতীয়ে জানে হাতী বহুত সৰ্ব মানে মানে খুব মানে জ্ঞানী এটা প্ৰাণী আমি যাক ভগৱান বুলি কওঁ গনেশ আচ্ছা এই হাতীয়ে জানে যেতিয়া ইঞ্জিনটো আহি থাকিব ইঞ্জিনটো অহালৈকে পাৰ হৈ যোৱালৈকে সি ৰৈ দিয়ে সি জানে যে ইঞ্জিনটো গ'ল এতিয়া মই যাব পাৰোঁ কিন্তু ইঞ্জিনৰ পিছত যে দবাবিলাক আহি থাকে সি সেইটো গম নাপায় কাৰণ হাতীৰ দৃষ্টিশক্তিটো খুব কম সি ছাইডৰ ফালে বা মানে কিনাৰৰ ফালে ভালকে দেখা নাপায় সি চিধা কিছু দূৰলৈ দেখা পায় তাৰ দৃষ্টিশক্তি হেৰিটো কম পাৱাৰফুল মানে চকু দুজুৰি চকুজুৰি ইমান পাৱাৰফুল নহয় গতিকে মানে অকণমান ছাইডত যদি আহে চাবলগীয়া হয় হাতীৰে দেখা নেপায় সি একদম পূৰা ঘূৰিব লাগিব কেতিয়াবা এনেকুৱা হয় কি ইঞ্জিনটো পাৰ হৈ গ'ল যোৱাৰ লগে লগে সি ভাবিলে তাৰ বিপদটো পাৰ হৈ গ'ল সি পাৰ হৈ মানে এতিয়া ট্ৰেইন লাইনটো পাৰ হ'ব তাৰপাছত এই দবাবিলাকত খুন্দা খায় খুন্দা খাই পেলাই তাৰ মৃত্যু হয় গতিকে এনেকুৱা ঘটনা আমাৰ এই আপোনাৰ এই দ্বীপৰ বিলৰ ওচৰত গুৱাহাটীৰ ওচৰত দ্বীপৰ বিলত তাতে প্ৰায় এই ঘটনা ঘটে গতিকে এই কথাবিলাকো শুকুলা হাতীৰ খোজখনত ধুনীয়াকে আছে আচ্ছা এতিয়া যেনেকে এতিয়া ধৰক এতিয়া কিছুমান জীৱ জন্তু আমাৰ গোটেই আমাৰ পৃথিৱীৰ পৰাই ধৰক বা আমাৰ অসমৰ পৰা প্ৰধানকৈ বিলুপ্ত হ'ব ধৰিছে কিছুমান চৰাই আছে কিছুমান প্ৰাণী আছে এতিয়া ধৰক এই যিবিলাক নেকি এতিয়া ইনডেঞ্জাৰ বা এক্সটিংক্ট হ'বলৈ গৈ আছে গতিকে সেইবিলাক তাৰ ভিতৰত এতিয়া এটা হ'ল আমাৰ ডাঙৰ এতিয়া জন্তু আমাৰ যিটো ভাল লগা জন্তু আমি দেখিলেই যাক শ্ৰদ্ধা কৰোঁ মৰম কৰোঁ সেই জন্তুটো হ'ল হাতী এতিয়া হাতী ক্ৰমান্বয়ে হাতী এটা মানে বিলুপ্ত হ'বলৈ গৈ আছে কাৰণ হাতীৰ খাদ্য নাই খাদ্যবিলাক এতিয়া বিভিন্ন ধৰণৰ আমাৰ অকোপেশ্যনৰ ফলত ধৰক এতিয়া খেতি পথাৰেই হওক বা চাহ বাগানেই হওক ট্ৰেইন লাইনেই হওক বিল্ডিঙেই হওক ইণ্ডাষ্ট্ৰীয়েই হওক এইবিলাক বিভিন্ন ধৰণৰ কথাৰ কাৰণে কনষ্ট্ৰাকশ্যনৰ কাৰণে সিহঁতৰ এতিয়া মানে বিচৰণ ভূমি নাইকিয়া হৈছে খাদ্যৰ অভাৱ হৈছে যাৰ ফলত নেকি তেওঁলোকে কি কৰে এই খাদ্য বিচাৰি আহে তেওঁলোকে অহাৰ মেইন কথাটো হ'ল কি তেওঁলোকৰ খাদ্য নাই কিন্তু এই বস্তুটো এতিয়া কোনোবা কোনোবা ষ্টেটত হৈছে যে হাতী সংৰক্ষণ কেন্দ্ৰ কিছুমান হৈছে খুব ডাঙৰ এৰিয়া লৈছে ধৰক এতিয়া আমাৰ চিৰিয়াখানা যেনেকে এটা ডাঙৰ এৰিয়া ঠিক তেনেকুৱা হাতী সংৰক্ষণ কেন্দ্ৰ কিছুমান আছে তাত তাৰমানে কি হয় হাতীৰ মাউত ফান্দিবিলাকক চাকৰি দিছে সিহঁতে এইবিলাক প্ৰতিপালন কৰে আৰু এটা খুব ডাঙৰ এৰিয়াৰ ভিতৰত হাতীবিলাক থাকে তাৰে ভিতৰতে থাকিব তাত খাদ্য থাকিব বা তাতে ডক্টৰ চিকিৎসাৰ কাৰণে ডক্টৰ থাকিব তাত পাকঘৰ থাকিব পাকঘৰত কি কি খাদ্য বনাই হাতীক দিব লাগিব সেইমতে হাতীবিলাকক খাদ্য দিব আৰু হাতী নিৰ্দিষ্ট সময়ত আহিব খাদ্য খাব আকৌ জংঘললৈ বা ভিতৰৰ জংঘলবিলাক তালে গুচি যাব এই বস্তুটো একচ্যুৱেলি অসমতো কৰিব লাগিছিল অসমত ক'ৰবাত কোনোবা দুই এখন হাবিত তেনেকে কৰিছে বুলি কৈছে কিন্তু একো ফলপ্ৰসূ হোৱা নাই গতিকে এই কথাখিনি লগতে আৰু এটা কথা হৈছে কি আমাৰ অদূৰ ভৱিষ্যতে আমাৰ অসমীয়া জাতিটো যেনেকে এতিয়া ধৰক এতিয়া এই হাতী যেনেকে এতিয়া বিপদসংকুল বিপদসংকুল হৈ আছে যে হাতী মানে মানে নাইকিয়া হ'বলৈ ধৰিছে এটা সময়ত গৈ হাতী নাইকিয়া হ'ব হ'ব পাৰে হোৱাৰ সম্ভাৱনা খুব বেছি ঠিক তেনেকুৱাকে আমাৰ অসমীয়া জাতিটো অস্তিত্ব বিপন্ন হ'বলৈ গৈ আছে নেকি এই প্ৰশ্নটোকে ইয়াতে কৰিছে